মই আচলতে গানৰ একজন চমজদাৰ শ্ৰোতাহে মই গান শুনি ভাল পাওঁ গায়ো ভাল পাওঁ মঞ্চটো গাইছোঁ নোগোৱা নহয় আৰু গানত সুৰ দিওঁ ভাল পাওঁ সুৰো দিছোঁ মানে গীতৰ কথাখিনিক আগবঢ়াই নিয়াৰ কাৰণে কোনটো সুৰৰ প্ৰয়োজন হয় মই তেনেকৈ সুৰটো দিবাক লেগি চেষ্টা কৰিছোঁ আৰু সেনেকুৱা গীতখিনি মই মঞ্চত গাইছোঁও মানুহৰ আগত গাইছোঁও কিন্তু মই সদায় যিকোনো ডাঙৰ মঞ্চই হওক বা সৰু মঞ্চই হওক গীতখিনি গোৱাৰ আগতে মই গীতখিনিত মানে নিজকে সোমাই যোৱাৰ কাৰণে চেষ্টা কৰো অৰ্থাৎ মানে প্ৰয়োজন সাপেক্ষে যিটো গীতৰ ভাৱ ভংগী যেনেকুৱা হ'ব লাগে ঠিক তেনেকুৱাকৈ মানে পৰিৱেশটো অনাৰ চেষ্টা কৰোঁ সদায় সেইকাৰণে বোধ হয় মানুহে গীতখিনি শুনি ভাল পায় বুলি কয়